হেল্ল' কোননো হয় নেকি ক'ত দিছে

হয় নেকি হ'ব দিয়ক টাইমটো হয় নেকি নাৰী সজাগতাৰ ওপৰত নেকি দিছে মিটিংখন কিমানমান মানুহ আহিব মিটিঙত হয় হয় হয়

আপোনাক দিছে নেকি

হয় হয় হয় অঁ তে সেই তেতিয়াহ'লে গোটেই নাৰীখিনি আহিব লাগিব আৰু যিমানখিনি মাতিছে আপুনি গোটেইখিনি লগ হ'ব লাগিব একেলগে

অঁ অঁ হ'ব দিয়ক বাৰু মই যাম মিটিঙত অলপ অলপ মানে বেছি যদি মহিলা মহিলা থাকে ভাল হয় আৰু

অঁ অঁ অঁ যিহেতু নাৰীও সজাগতাৰ ওপৰত মিটিংখন হয় অলপ মহিলাৰ প্ৰয়োজন হ'ব ভালেখিনি কাৰণ কাৰণ গোটেইখিনি কথা মানে দিব লাগিবতো

আপুনি যি ইমান পাৰে মহিলাখিনি গোট কৰি লওক আৰু মই তিনটা বজাত যাম দিয়ক অঁ হ'ব দিয়ক হ'লে অঁ দক